মোৰ গাঁৱত কাৰোবাক সাপে খুঁটিলে মই প্ৰথমেই তেওঁৰ ওচৰলৈ যাওঁ আৰু যি ঠাইত সাপে খুটিছে সেই ঠাইকণ পানী আৰু চাবোনৰ সহায়ত ধুই দিওঁ ইয়াৰ পাছত মই ডেটল ব্যৱহাৰ কৰোঁ সেই ঠাইত আৰু মই এটা কথা লক্ষ্য ৰাখো যাতে সেই ঠাইৰ ৰক্ত পৰিবহণ হৃদয়লৈ নাযায় যিহেতু বিষ যদি হৃদয়লৈ যায় হৃদয়লৈ যায় তেন্তে যথেষ্ট বেয়া আমি ফলাফল পাব পাৰো মই কোনো কাৰণতে তেওঁক বেজৰ ওচৰলৈ যাবলৈ নিদিওঁ কাৰণ এই সমূহ হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ যে বেজে জাৰি সাপে খুটা ভাল কৰিব পাৰে মই অতি সোনকালে তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ আৰু ডাক্তৰে সেই ঠাই পৰীক্ষা কৰি এক বিষৰ প্ৰতিকাৰ হিচাপে কিছুমান ঔষধ বা দৰৱ দিয়ে যিসমূহ খাই সাধাৰণতে সকলোৱে ভাল হৈ যায় মুঠতে আমি সকলোৱে এনে কৰা উচিত আৰু যিমান পাৰি সোনকালে সেই সাপে খুটা মানুহজনক ডাক্তৰৰ ওচৰলৈ নিব লাগে আৰু গাঁৱত সাধাৰণতে প্ৰচলিত এই বেজ বেজালি কামবোৰ আমি যিমান পাৰো সিমান আঁতৰি থাকিব লগাই নহয় যে এইবোৰ আমি বন্ধ কৰি দিব লাগে যিমান পাৰো আৰু আনকো তেনেকে কৰা দেখিলে হাক দিব লাগে কাৰণ এইসমূহ হৈছে কুসংস্কাৰ অন্ধবিশ্বাস আৰু আমাৰ গাঁৱত এতিয়ালৈকে দুজন লোকে এনে কাম কৰাৰ বাবে অৰ্থাৎ বেজৰ ওচৰলৈ গৈ আৰু ডাক্তৰৰ ওচৰলৈ নোযোৱাৰ বাবে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে গতিকে মই এইখিনিয়ে কৰোঁ